বাইকিং কৰি মোৰ মানে যাবলগীয়া স্থান এটাই আছে লেহ লাডাখ মানে মোৰ গন্তব্য স্থান যিটো মানে আমাৰ মাজুলীৰ পৰা বহুত হাজাৰ কিলোমিটাৰ দূৰত আছে আৰু মই সেইটো মোৰ লগৰবিলাকৰ লগত যাব বিচাৰোঁ আৰু মোৰ এই সপোনটো যাতে পিছলে হ'লেও পূৰণ হ'ব যিহেতু মানে মোৰ এতিয়া ঊনৈছ বছৰ চলি আছে আৰু মোৰ লাইচেন্সখন ওলালেও মোৰ ইমান ভাল এখন বাইক নাই যিখন বাইক ইয়াৰ পৰা ইমান দূৰ চলি যাব পাৰে আৰু সেইখন বাইক কিনিব লাগিব আৰু অলপ দুদিন মানে বাইছৰ ওপৰত হ'ব লাগিব ভালকে ভালকে মই হেৰি কৰিব লাগিব ভালকৈ মানে মই প্ৰশিক্ষণ ল'ব লাগিব যিহেতু বাইকৰ ওপৰত আৰু সেইটো প্ৰশিক্ষণ লোৱাৰ পিছত মইতো সেই লেহ লাডাখ যোৱাটো আমি ভাবি আছোঁ লগৰবিলাকৰ লগত আমাৰ লগৰ আছে বহুত আৰু আমি প্ৰশিক্ষণ ল'ম বুলি ভাবি আছোঁ লাহে লাহে লাইচেঞ্চখনো আহিছে এতিয়া লাহে লাহে আৰু মানে লেহ লাডাখ মানে মোৰ এটাই ভাল লাগে যাবলে হ'লে মোৰ এটাই মানে মন আছে লেহ লাডাখলৈ যাবলে তাত যিটো মানে পাহাৰৰ মাজত যিটো ধুনীয়া ৰাস্তা আৰু তাত যি ভিউ আছে তাত যি নেচাৰ ইমান ধুনীয়া পাহাৰৰ মাজে মাজে মই পাহাৰত মানে মই পাহাৰীয়া ৰাস্তাবোৰ বহুত ভাল পাওঁ আৰু পাহাৰ বুলি ক'লে মোৰ সবচে প্ৰিয় হৈছে পাহাৰ ধুনীয়া ধুনীয়া পাহাৰ আৰু সেই পাহাৰৰ মাজত ধুনীয়াকৈ এটা সুখৰ সুখৰ উশাহ ল'বলৈ বিচাৰোঁ আমি বিভিন্ন স্থান যাব মানে মই পাহাৰ গৈছোঁ প্ৰায় অৰুণাচল গৈছোঁ অৰুণাচল গৈছোঁ যদি মই মানে গাড়ীত গৈছোঁ নিজৰ ঘৰৰ গাড়ীত গৈছোঁ বাইকত যোৱা নাই লগত বাইক লৈ যোৱা নাই গাড়ীত গৈছোঁ পাহাৰ অৰুণাচল গৈছোঁ মই অৰুণাচল গৈছোঁ ভাল লাগে গুৱাহাটী গৈছোঁ ভাল লাগে পাহাৰীয়া পাহাৰো আছে ভাল লাগে সেইবিলাক মই শ্বিলং গৈছোঁ কিন্তু মই ইমান দূৰ জাৰ্ণিটো মানে মই যে মোৰ সপোন স্থানডোখৰত ড্ৰিম প্লেচ লাডাখ ইমান হাজাৰ কিলোমিটাৰ যাবলৈ হ'লেতো এখন ভাল বাইক লাগিব ন সেইকাৰণে মই প্ৰস্তুতি চলাই আছোঁ মই যিটো সেই মানে সেই সপোনটো মোৰ পূৰণ কৰিবলৈ মই প্ৰস্তুতি চলাইছোঁ লাহে লাহে আৰু সেইটো পূৰণ হ'ব বুলি মই আশা ৰাখিছোঁ কাৰণ মোক হা মানে মোক এই সপোনটো মোক ঘৰৰ মানুহে পুৰা মানে সাহস দি আছে যে ত' পাৰিবি যাবলে এনেকে কৈছে মই আৰু যাম বুলি ভাবিছোঁ মোৰ লগৰবিলাকৰ লগত লগৰবিলাকো যোৱাৰ কথা কৈ আছে যে লাডাখ আমাৰ মাজুলীৰ পৰা যিহেতু বহুত হাজাৰ কিলোমিটাৰ দূৰত বহুত বহুত হাজাৰ কিলোমিটাৰ দূৰত আৰু মই এইটো যাম বুলি ভাবি আছোঁ আৰু সেইটো যামো কাৰণ মানে এই নেচাৰৰ মাজত মই নিজকে মানে হেৰুৱাব বিচাৰোঁ বহুত ভাল লাগে মই মোৰ বাইক লৈ বিশেষকে গাড়ীত গ'লে যিটো গাড়ীতো যাব পাৰোঁ মই ইয়াৰ পৰা যাব পাৰোঁ গুৱাহাটীলে গাড়ীত গুৱাহাটীৰ পৰা দেলহিলে গাড়ীত দেলহিৰ পৰা এনেকে মোক ফ্লাইটত যাব পাৰোঁ কিন্তু নেযাওঁ বাইকিং বাইকিংটো বহুত মানে মানে বহুত বহুত ভাল বস্তু বাইকিং কৰি কিন্তু প্ৰশিক্ষণ লাগিব মেইন মেইন থিং প্ৰশিক্ষণ তাত মানে প্ৰশিক্ষণ লাগিব মই মানে সেইটো প্ৰশিক্ষণটো ল'ব লাগিব এতিয়া এবছৰ দুবছৰ প্ৰশিক্ষণ লোৱাৰ পিছত ভালকৈ হেৰি কৰা পিছত তেতিয়াহে যাব পাৰিম সেইকাৰণে মানে চৌব্বিছ চনত মানে মোৰ চৌবিছ বছৰ বয়স পূৰ হোৱাৰ লগে লগে আমি লেহ লাডাখ ৰাইড আৰম্ভ কৰিম বুলি ভাবি আছোঁ আৰু এখন ভাল বাইক লাগিব বাইকখনো মানে এনেই বাইক হ'লে এতিয়া যেনেকে বাইক চলি আছে ট্ৰেইনত সেইবিলাক বাইক হ'লেও নহ'ব ভাল বাইক এখন লাগিব দামী বাইক লাগিব যিখনে ইমান দূৰ অতি অতিক্ৰম কৰিব পাৰিব কাৰণ ইয়াৰ পৰা গুৱাহাটীও নহয় ইয়াৰ পৰা গুৱাহাটীও নহয় দেলহিও নহয় ইয়াৰ পৰা হাজাৰ দেলহিৰ পৰাও হাজাৰ কিলোমিটাৰ দূৰত আছে লাডাখ তেনেকে যাবলৈ হ'লেতো গাড়ীত যাব পাৰি কিন্তু বাইকত গ'লে যিটো ভাল লাগে মানে যিটো পাহাৰৰ মাজেদি যিটো মানে নেচাৰৰ মাজেদি যাব পাৰি যিটো ভাল লাগে যিটো হাৱা কিমান কুল হাৱা সেইটো ভাল লাগে মানে কিন্তু কিন্তু কি হ'ব এইটো পূৰণ হ'বলৈ হ'লেতো এতিয়া হেৰি কৰিব নোৱাৰি অলপ কষ্ট কৰিব লাগিব কষ্ট কৰি আছোঁ লাহে লাহে এতিয়া অলপ থাৰ্টি পাৰ্চেণ্টমান মোৰ কষ্টৰ সফল হৈছে আৰু মোৰ ছেভেণ্টি পাৰ্চেণ্টমান আছে কাৰণ মোৰ বহুতো আছে বাইক কিনিব আছে মোক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ ল'বলে আছে মোৰ আৰু তালে যোৱা মানে মোৰ হেৰি চাই মই চাই থাকোঁ পুৰা লেহ লাডাখলে যোৱা মই ভিডিঅ' ইউটিউবত চাৰ্চ কৰি চাই থাকো কেনেকে যাব পাৰি কি কৰিব পাৰি মই সেইবিলাক চাই থাকোঁ ভাল লাগে সেইটো চাই কিন্তু এতিয়া মই লাহে লাহে লগৰবিলাকেও চাই লগৰবিলাককো কৈছোঁ আমি দুহে চৌব্বিছ বছৰ হোৱাৰ লগে লগে আমি যোৱাটো সিদ্ধান্ত কৰিছোঁ বুলি কাৰণ চৌব্বিছ বছৰ হোৱাৰ পিছতে গৈ ভাল লাগিব ন তাত